স্কুলৰ ক্ৰীড়া অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলোঁ ভালদৰে খেলিব নোৱাৰিলে হীনমন্যতাটো ভুগিছিলোঁ সৰুকালৰ খেলৰ অভিজ্ঞতাৰ বিষয়ে খেলিলে দেহ মন সমানে উৎকৰ্ষ সাধন কৰি মানুহক সংসাৰৰ যাত্ৰাত আগবঢ়াই নিয়াটোৱেই হৈছে খেল ধেমালি সকলো মানুহে সুস্থ দেহ আৰু সুস্থ মনৰ অধিকাৰী হ'বলৈ বিচাৰে দেহ অসুস্থ হ'লে যেনেকৈ মানুহৰ সুখ নাথাকে মন সুস্থ নহ'লেও তেনেকৈ কোনো মানুহ সুখী হ'ব নোৱাৰে সেইবাবে শৰীৰ আৰু মন দুয়োটাকে সুস্থ কৰি গঢ়ি তুলিবলৈ আমি খেলা ধূলা কৰিব লাগে খেল ধেমালি আৰু ব্যায়াম আদিয়ে শৰীৰ সুস্থ ৰখাত সহায় কৰে আৰু সুস্থ শৰীৰতহে সুস্থ মন থাকিব পাৰে সেইকাৰণে খেল ধেমালি ব্যায়াম আদি শিক্ষাৰ অতি দৰকাৰ ৰুগীয়া মানুহ সদায় অসুখী কোনো কামতে তেওঁৰ নাথাকে উৎসাহ নাথাকে ধৈৰ্য্য় ৰোগীয়া দেহেৰে সাহিত্য আদি কলা বিজ্ঞানবিদে চৰ্চা কৰিছিল যে আমি খেলিব লাগে হঠাতে সুস্থ সবল মানুহে ধৈৰ্য্য় সহকাৰে সকলো কাম কৰিব পাৰে সেইকাৰণে মানসিক পৰিশ্ৰম কৰিবলৈ হ'লে আমাৰ খেলাৰ অতি প্ৰয়োজন মানসিক পৰিশ্ৰম কৰিবলৈ লগা ধৈৰ্য্য় আৰু শান্তি লাভ হয় খেলা ধূলাৰ জৰিয়তে কিন্তু স্কুল কলেজৰ খেল ধেমালি প্ৰাথমিক পৰ্য্য়ায় আৰু স্কুল কলেজৰ শিক্ষাৰ পৰিপুৰকহে যিসকলে খেলা ধেমালিত কৃতজ্ঞ অৰ্জনকে জীৱনৰ উদ্দেশ্য কৰি লৈছে সেইকাৰণে সেইসকলৰ কথা সুকীয়া কিন্তু স্কুল কলেজৰ শিক্ষা ল'বলৈ অহা ছাত্ৰ ছাত্ৰীয়ে এটা পৰিসীমাতহে খেল ধেমালি চৰ্চা কৰাত সীমাচীন হ'ব কিয়নো অপৰিমিত খেল ধেমালি শৰীৰ আৰু মনৰ উপকাৰতকৈ অপকাৰহে কৰে বেছি আনকি সময় অসময়ে কৰা অতিমাত্ৰা খেল ধেমালিয়ে কেতিয়াবা কাৰো কাৰো স্বাস্থ্য তেনেই ভাঙি পেলাব পাৰে আমাৰ শিক্ষানুষ্ঠানসমূহত সাধাৰণতে দুই ধৰণৰ খেল ধেমালি ব্যৱস্থা থাকে এটা বাহিৰত খেলা আৰু এটা ভিতৰত খেলা বাহিৰত খেলা খেল ধেমালিবোৰ অধিক শাৰীৰিক পৰিশ্ৰম সাপেক্ষে খালি পেটে এইমাত্ৰ পৰিপূৰক পেটেৰে এইবোৰ খেল খেলা উচিত নহয় আৰু নিৰ্দিষ্ট সময়তকৈ বেছি খে খেলিলেও শৰীৰৰ শৰীৰ অনিষ্ট কৰে কিন্তু খেলাৰ নিৰ্বাচিত প্ৰায় এইবোৰ কথা উলাই কৰা হয় শাৰীৰিক পৰিশ্ৰম নকৰা বেয়া কিন্তু অতিমাত্ৰা শাৰীৰিক পৰিশ্ৰম কৰাও কোনো গুণেই ভাল নহয় উপৰোক্ত সময়ত উপৰোক্ত পৰিৱেশত নিৰ্দিষ্ট সময়ত খেল ধেমালি কৰিলে শৰীৰ শক্তি বাঢ়ে স্নায়ুপেশী আদি দৃঢ় হয় মনৰ উৎসাহ উদ্দীপনা আৰু আনন্দও বৃদ্ধি কৰে অৱশ্যে খেল ধেমালি যিকোনো শাৰীৰিক পৰিশ্ৰমৰ লগত তাৰ পৰিপূৰক আহাৰৰো প্ৰয়োজন আন আন শাৰীৰিক পৰিশ্ৰম মাত্ৰাাধিকো হ'লে যেনেকৈ শৰীৰ অপকাৰ হয় খেল ধেমালি বেলিকা তাৰ ব্যক্তিক্ৰমী হয় বুলি ভাবিব নালাগে খেল ধেমালিৰ পৰা পোৱা বিল আনন্দ দৰ্শকৰ প্ৰশংসা ট্ৰফি মেডেল আদি লাভৰ অক্ষমে কেতিয়াবা আমাৰ আমি অতিমাত্ৰা খেল ধেমালি প্ৰিয় কৰি তোলে তাৰ ফলত ছাত্ৰ ছাত্ৰীয়ে নৃত্য নাতি মাত্ৰও পঢ়া শুনাৰ প্ৰতি পৰিপেক্ষিত অকৃতকাৰ্য্য় হয় প্ৰকৃতিতাৰ্থত খেল ধেমালি খেল ধেমালি দোষ নহয় দোষ খেলুৱৈৰহে আমাৰ মি গঢ়ি তুলিবলৈ হ'লে মন যত্ন দ্ৰব্য স্বাস্থ্য সম্পন্ন খেল ধেমালি স্বাস্থ্য গঢ়াৰ অতি উৎকৃষ্ট উপায় খেল ধেমালি মনস্থসন্মত আৱশ্যকতা খেল ধেমালি কৰিব লাগে খেল ধেমালি চৰ্চা আৰু প্ৰশিক্ষণ ব্যৱস্থা থাকিব লাগে তাৰ বাবে শিক্ষক নিযুক্তি কৰিব পাৰে নিত্য নাতিৰমাতকৈ খেল ধেমালি অতি শাৰীৰিক কষ্টকৰ খেলিলে শৰীৰ মন সুস্থ কৰি ৰাখে মন সুস্থ কৰি ৰাখে খেলা ধূলাই কেতিয়াবা বেয়াও লাগিছিল য'ত হীনমন্যতাটো ভুগিছিলোঁ খেল ধেমালি কৰাৰ পৰা খেল ধেমালি অতি প্ৰয়োজন খেল ধেমালি কৰিব লাগে খেল ধেমালি শাৰীৰিক সুস্থ কৰি ৰাখে শাৰীৰিক মানসিক মনৰ শান্তি কৰি ৰাখে খেল ধেমালিয়ে খেল ধেমালি মানুহে নিয়মিতভাৱে কৰি ৰাখিব লাগে খেল বহুত প্ৰয়োজন কেতিয়াবা হীনমন্য়তাটো ভুগিছিলোঁ কাৰণ খেল ধেমালি কৰি যেতিয়া কৰিছিলোঁ তেতিয়া পুৰস্কাৰ যেতিয়া আমি নাপাওঁ তেতিয়া আমাৰ বহুত মনত দুখ লাগে সৰুকালত স্কুলৰ খেল ধেমালি প্ৰতিবছৰে আমাৰ স্কুলত খেল ধেমালি পতা হয় খেল ধেমালিৰ যোগে আমাৰ এষাৰ কথা আছে যিবোৰ কাৰণত অতীতত পৰাই খেল ধেমালি

খেল ধেমালি কৰিলে দেহ আৰু মন সমানে উৎকৰ্ষ সাধন হয় মানুহৰ সংসাৰৰ যাত্ৰাত আগবঢ়াই নিয়াটো খেল ধেমালিয়ে সকলো মানুহে সুস্থ দেহ আৰু সুস্থ মনৰ অধিকাৰী হ'বলৈ বিচাৰে দেহ অসুস্থ হ'লে যেনেকৈ মানুহৰ সুখ নাথাকে মন সুস্থ নহ'লেও তেনেকৈ কোনো মানুহৰ সুখ হ'ব নোৱাৰে সেইবাবে শৰীৰ আৰু মন দুয়োটাকে সুস্থ সবল কৰি গঢ়ি তুলিব খেল ধেমালিয়ে খেল ধেমালি আৰু ব্যায়াম আদি সুস্থ মনৰ হ'ব লাগে সুস্থ মন হ'লেহে খেল ধেমালি কৰিব পাৰি ৰুগীয়া মানুহ সদায় অসুখী কোনো কামতে মন নবহে নাথাকে ধৈৰ্য্য় শাৰীৰিক পৰিশ্ৰমৰ দৰকাৰ খেল ধেমালি শৰীৰ খেল ধেমালিৰ কাৰণে শাৰীৰিক পৰিশ্ৰমৰ দ্বাৰাহে শৰীৰ সুস্থ সবল কৰি ৰাখিলেহে ৰাখিব পাৰে মানসিক পৰিশ্ৰমো দৰকাৰ খেল ধেমালি স্কুল কলেজত খেল ধেমালি প্ৰাথমিক পৰ্য্য়ায় স্কুল কলেজত আমি খেল ধেমালি কৰিছিলোঁ খেল ধেমালি কৰি পেলাই স্বাস্থ্য ভালে থাকে খেল ধেমালি